আমি এদিন এটা দলে ফুৰিবলৈ গৈছিলোঁ এখন পাহাৰীয়া ঠাইত ঠাইডোখৰৰ নাম হৈছে গেলেকি এনাকি পাহাৰ তাত যথেষ্ট লুংলুঙীয়া ৰাস্তা বাট বিচাৰি পোৱা যথেষ্ট টান আছিল তাত গৈ থাকোঁতেই আমাৰ এদিন ৰাতি হ'ল ৰাতি হ'লত আমাৰ ৰাস্তা বিচাৰি ফুৰোঁতে যথেষ্ট কষ্ট হৈছিল তাতে নিশাটো থাকি দিলোঁ আৰু আমি চাউল লৈ গৈছিলোঁ ভাত এসাঁজ বনাই খালোঁ কিন্তু আমি ৰাতিটো শুব নোৱাৰিলোঁ কিয় তাত বাঘ ওলাই সাপৰ ভয়ত আমি গোটেই দলটো আমাৰ সাতজনীয়া এটা দল আছিলে সাতজনীয়া দলটোৱে আমি তাতে থাকি দিলোঁ থকাৰ পিছত আমাৰ পোহৰ হ'ল পোহৰ হোৱাৰ পিছত আমি নিৰ্দিষ্ট ঠাইডোখৰ পালোঁগৈ যিডোখৰ ঠাইত আমি গৈছিলোঁ সেই গন্তব্য স্থান পোৱা হ'ল তাৰপিছত

তাৰ মানুহৰ লগত চিনা পৰিচয় হ'লোঁ চিনা পৰিচয় হোৱাৰ পিছত আমাক সুধিলে আপোনালোকে ক'ৰ পৰা আহিছে আমি তেতিয়া ক'লো আমি আহিছোঁ আমুকৰপৰা আৰু তাৰ মানুহ যথেষ্টখিনি আমি সকাহ পালোঁ আৰু তাত যিসকলক লগ পালোঁ প্ৰায় মানুহখিনি আমাৰ কাৰণে কষ্ট কৰিছে যে দল এটা আহিছে তেওঁলোক ৰাতি শুব পৰা নাই যথেষ্টখিনি আমাক আপ্যায়নৰ সুবিধা দিছে আৰু প্ৰতিঘৰ মানুহে আমাক নিমন্ত্ৰণ কৰিছে আমাৰ ঘৰলৈ এপাক আহিব আপোনালোকক পায় আমি যথেষ্ট সুখী হৈছোঁ আমাৰ দলটোৱেও তেতিয়া তেওঁলোকক কৃতজ্ঞতা জনাইছে আমি ইমান ৰাতি কষ্ট হোৱাৰ পিছত আপোনালোকৰ ঠাইডোখৰ যে পালোহি আৰু আমাক আপোনালোকে ইমান সা শুশ্ৰূষা কৰিছে তাৰ বাবেও আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ তাৰপিছত আমি তাত দুনিশা থাকি দিলোঁ তেওঁলোকৰ আমাক সুবিধা দিলে প্ৰতি ঘৰ মানুহত আমি ফুৰিলোঁ দুনিশা থকাৰ পিছত আমি পুনৰ আহিলোঁ আহি থাকোঁতে আহি থাকোঁতে আমাৰ আকৌ ৰাতি হ'ল ৰাতি হোৱাৰ পিছত আমি সেই জেগাডোখৰ ঠাইডোখৰত থাকি দিলোঁ ঠাইডোখৰত থকাৰ পিছত তাত আমি দুনিশা থাকিবলগীয়া হ'ল কাৰণ কিয় ঘূৰি অহাৰ পিছত আমাৰ যথেষ্ট পইচা সন্মুখীন হৈছিল আৰু খোৱা বোৱাও অলপ সমস্যা হৈছিল খোৱা বোৱাৰ সমস্যা হোৱাৰ কাৰণে আমি তাত থাকিবলগীয়া হ'ল আৰু পানীৰ পাহাৰৰ ওপৰত পানী বহুত অভাৱ আমি পানীৰ লগত ইমান অনা নাছিলোঁ নিয়াও নাছিলোঁ কম পৰিমাণে নিছিলোঁ সেইটোও আমি অলপ কষ্ট পালোঁ দুনিশা থকাৰ পিছত আমি নিজৰ ঠাই পালোহি পোৱাৰ পিছত আমি সাতজনীয়া দলটোৱে আলোচনা কৰিছোঁ এডোখৰ ঠাইলৈ যাবলগীয়া হ'লে প্ৰথমে ঠাইডোখৰ বিষয়ে জানি ল'ব লাগে আৰু ৰাস্তাৰ বিষয়ে জানি ল'ব লাগে কাৰণ পাহাৰীয়া ৰাস্তা সদায় সৰু ৰাস্তা পাহাৰৰ মাজে মাজে যাব লাগে গছ গছনি যথেষ্ট আছে লুংলুঙীয়া ৰাস্তা লুংলুঙীয়া ৰাস্তা পাৰ হওঁতে যথেষ্টখিনি সময় লাগে সেই সেই আলোচনাকে আমি আহি কৰিছোঁ যাতে পিছৰ প্ৰজন্মই আমাৰ পৰা জানি লয় আৰু শিক্ষাও পায় এইখিনি আমি ইয়াত আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত আমি নিজৰ ঘৰলৈ গ'লোগৈ গৃহে গৃহে গৈ আমি অন গৃহত গৈ আমি প্ৰতি আমাৰ পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰিছোঁ আলোচনা কৰাৰ পিছত কৈছে ভালে কুশলে পালিহি আমি যেতিয়া ভালে কুশলে আহি পালোহি তেতিয়া আমাক ঘৰুৱা মানুহেও কৈছে যে দূৰলৈ যাবলৈ হ'লে বা পাহাৰ বগাবলৈ হ'লে যথেষ্ট গাত শক্তিও লাগিব কাৰণ পাহাৰৰ ওপৰত পানীৰ অভাৱ পানীৰ কাৰণে বহুত চিন্তা পানী সেইকাৰণে বেছিকৈ মজুত কৰি লৈ যাব লাগে যাতে পানীয়ে আমাক ভোক পিয়াহ দুইটাই নিৰ্বাৰণ কৰে কাৰণ প্ৰাণীয়ে পানীয়ে প্ৰাণ পানী নহ'লে যথেষ্ট বিপদৰ সন্মুখীন হ'বলগীয়া হয় তাকে প্ৰতি গৃহে গৃহে গৈ আমি আৰু আমাৰ প্ৰজন্মক কৈছোঁ তোমালোকে যদি পাহাৰ ফুৰিবলৈ যোৱা বা পাহাৰ বগাবলৈ যোৱা পানী সদায় বেছিকৈ লৈ যাবা অলপমান কষ্ট হ'লেও কাৰণ পাহাৰৰ ওপৰত পানী পোৱাটো বহুত টান এইখিনিকে ক'লোঁ তেতিয়া আমাৰ প্ৰজন্মই বুজি পালে আমি অহাৰ পিছত

বিছ দিনমানৰ পিছত এটা দ'ল গ'ল তেওঁলোকৰ আছিলে দহজনীয়া দল দহজনীয়া দলটোৱে যাওঁতেও পাহাৰৰ মাজতে ৰাতি হ'ল ৰাতি হোৱাৰ পিছত সৰু ৰাস্তা বিচাৰি পোৱা নাই বিচাৰি পোৱা নাই থাকোঁতে ৰাতি হ'ল ৰাতি হ'লত তেওঁলোকেও যথেষ্ট ভয় সন্মুখীন হৈছিল বুলি আমাক জনাইছে কাৰণ পাহাৰৰ তললৈ চাব নোৱাৰি যথেষ্ট দ খাৱৈ আছে কিবা ভয় শংকা লাগিলে খাৱৈত যেন বাগৰি পৰি যাম সেই এনেকুৱাও অনুভৱ হৈছিল আৰু তেওঁলোক যিডোখৰ ঠাই গৈছিল সেই ঠাইডোখৰ পাবলৈ তেওঁলোকক কমেও তিনিদিন লাগিছিল কাৰণ পাহাৰীয়া ৰাস্তাত মটৰচাইকেলো নিব নোৱাৰি চাৰিচকীয়া বাহনো নিব নোৱাৰি সেইকাৰণে খোজেৰে যাবলগীয়া হৈছিল খোজকাঢ়ি যাওঁতে যথেষ্ট শক্তিৰ প্ৰয়োজন হয় দহজনীয়া দলটোৱে যেতিয়া গৈ নিজৰ ফুৰিবলৈ যোৱা গণ গন্তব্য স্থান পালেগৈ তাত তেওঁলোকে ক'লে আমাৰ বহুত কষ্ট হৈছে তেতিয়া সেই চুবুৰীয়া মানুহ আহিল আহিও তেওঁলোকক সা শুশ্ৰূষা কৰিলে সা শুশ্ৰূষা কৰাৰ পিছত তেওঁলোকে কৰমৰ্দন কৰিলে কৰমৰ্দন কৰাৰ পিছত প্ৰতি গৃহে গৃহে তেওঁলোকক নিমন্ত্ৰণ কৰিলে তেওঁলোকো তাত চাৰি নিশা থাকিল চাৰি নিশা থকা পিছত এখন গাঁও তেওঁলোকে ফুৰি শেষ কৰি দিলে আৰু প্ৰতি ঘৰৰ মানুহৰ তেওঁলোকে জানিব পাৰিলে ব্যৱহাৰ কেনেকুৱা ব্যৱহাৰ কৰিলে কৰে আলহী গ'লে সেইখিনিও তেওঁলোকে গ'ম পালে সেই পাহাৰীয়া এলেকাৰ গাঁও প্ৰায় মানুহেই দয়ালু হাঁহি মুখপাত্ৰ আহি আমাৰ আগত কৈছেহি আৰু তেওঁলোকে ভ্ৰমণ কৰি বা ফুৰিবলৈ গৈ যিমান জ্ঞান আহৰণ কৰিলে তাতকৈ দুগুণ জ্ঞান আহৰণ কৰিলোঁ বুলি আমাক জনাইছেহি আৰু সেই অনুপাতে চাৰিদিনৰ পিছত তেওঁলোক পুনৰ উভতিল উভতি আহোঁতেও মাৰা ৰাজ মাজ বাটতে তেওঁলোকৰ ৰাতি হ'ল ৰাতি হ'লত তেওঁলোকে পুনৰ থাকিবলগীয়া হ'ল কাৰণ পাহাৰৰ মাজত জংঘল হাবিৰ জংঘলৰ মাজত যেতিয়া মানুহে ৰাতি থাকিবলগীয়া হ'ল তেতিয়া বহুত ভয় শংকাৰ কাৰণ বাঘৰ ভয় আৰু সাপৰ ভয় এই দুবিধৰ কাৰণে যথেষ্ট ভয়ৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোক যেতিয়া আহি পালেহি ছদিনৰ মূৰত তেওঁলোককো গাঁৱৰ মানুহে প্ৰতিজন সদস্যকে সুধিছে তহঁতৰ গা ভালে আছেনে তেওঁলোকে কৈছে যে আমাৰ গা যথেষ্ট ক্ষতি হৈছে কাৰণ পাহাৰ বগাই আহিছোঁ পানীৰ অভাৱ পানীৰ কাৰণে আমি যথেষ্ট শক্তিহীণ হৈ আহিছোঁ সেইকাৰণে আপোনালোকক বাৰম্বাৰ কৰোঁ পানী পাহাৰীয়া জেগালৈ গ'লে অলপ কষ্ট হ'ব কিন্তু পানী আপোনালোকে মজুত কৰি লৈ যাব কিয় পানীয়ে প্ৰাণ পানী খালেহে মানুহৰ শক্তি হয় ভোক পিয়াহ মৰে আৰু এই দলটো যেতিয়া আহি পালেহি তেওঁলোকে আহি গাঁৱৰ প্ৰতিঘৰ মানুহকে কৈছে তোমালোকে যোৱা পাহাৰ ফুৰিবলৈ যোৱা কিন্তু পানী লৈ যাবা আৰু য'ত ৰাতি হয় তাতে বাঘৰ ভয় কৰে সেইকাৰণে আপোনালোকে চাই চিতি এনেকুৱা এটা কেম্প কৰিব যাতে চাউল লৈ যাব আৰু কেৰাহী এখন চৰু এটা আপোনালোকে লৈ যাব তাতে যাতে আপোনালোকে নিজৰ খুৰাকীটো বনাব পাৰে আৰু ৰাতিটো কটাব পাৰে সেই অনুসৰি তেওঁলোকে ৰাতি কটাবৰ কাৰণে লৈ গৈছিল চাউল দাইল আলু পিঁয়াজ যিখিনি মানে প্ৰয়োজন খানাৰ এই সেই বস্তুকেইপদ তেওঁলোকে আহৰণ কৰি লৈ গৈছিল আৰু তেওঁলোকে যেতিয়া খায় আৰু পিকনিক হিচাপে খোৱাৰ নিচিনা লাগিছে বুলি তেওঁলোকে আহি আমাক কৈছেহি আমি যথেষ্ট পিকনিকৰ নিচিনাকৈ দুসাঁজ পাহাৰৰ মাজত খালোঁ যাওঁতে এসাঁজ এৰাতি আহোঁতে দুইনিশা হ'ল তাত দুসাঁজ খালোঁ আৰু এইখিনিকে খাই আমি বহুত উপকৃত হ'লোঁ আৰু মানুহে জ্ঞান লাভ কৰিবলৈ হ'লে যাবই লাগিব কিয় মানুহ ফুৰিবলৈ গ'লে দেখি শিকে থেকি শিকে লেখি শিকে সেইকাৰণে মানুহে ফুৰিবলৈ গ'লে যথেষ্ট জ্ঞান বৃদ্ধি হয়